হেল্ল' আৰু এটা প্ৰশ্ন দিছে তাকে মই ক'বলৈ লৈছোঁ আমাৰ ওচৰত এটা গীৰ্জাঘৰ আৰু মছজিদ আছে লগতে মনসা মন্দিৰ আছে তিনিটা ধৰ্মীয় অনুষ্ঠান আছে মছজিদত পাঁচদিন নামাজ পঢ়ে দিনৰ ভিতৰত পাঁচবাৰ নামাজ পঢ়ে আৰু নামাজত সিমান ভিৰ নহয় কিন্তু শুকুৰবাৰ দিনা শুকুৰবাৰ দিনা মছজিদত পূৰা ভিৰ হয় কিয়নো শুকুৰবাৰে আমাৰ জুমা দিন জুমা নামাজ পঢ়িবলৈ কাৰণে মানুহ হয় আৰু সময় সময়টো ক'বলৈ কৈছিলে সময়টো আমাৰ পূৰা বাৰটা পোন্ধৰ বাৰটা পোন্ধৰত মুঠতে মানুহ জামা থিয় হয় এনেইতো চাৰে এঘাৰটাতে আজান দি দিয়ে গতিকে সেইদিনা আমাৰ সপ্তাহত এদিন ভিৰ হয় মছজিদত আৰু দুই নম্বৰটো আছিলে আমাৰ গীৰ্জাঘৰ গীৰ্জাঘৰটো আমাৰ ওচৰতেই আছে কিন্তু গীৰ্জাঘৰ বছৰত এদিনে ভিৰ হয় এইটো বৰদিন কিয়নো এইটো কালি পৰিছে পঁচিছ ডিচেম্বৰত বৰদিন হয় আৱৰ দিনত ইমান ধুনীয়া গীৰ্জা ঘৰখন সজায় গীৰ্জাঘৰটো সজায় ইমান কিমান মানুহ আহে মানে চব ধৰ্মৰ মানুহে গীৰ্জাঘৰলৈ আহে আমিও যাওঁ আমাৰ ওচৰতে আছে আমি সৰুৰপৰা আমি ইয়াতে জন্ম গতিকে আমি সৰুৰপৰা এই গীৰ্জাঘৰতে সৰুতেও গৈছোঁ এতিয়াও যাওঁ আৰু গৈ ইমান ভাল লাগে ইমান ধুনীয়াকৈ লাইট ফিটিং কৰি দিয়ে গোটেই লাইট চাৰিওফালে লাইট তাৰপৰা ষ্টাৰ এনেকৈ লগাই লগাই থ'ব সৰু ল'ৰা ছোৱালীক মৰ্টন দিয়ে চাৰ্ছত হাঁ কোনোবা চেণ্টা ক্লজ হৈ আহে ইমান ভাল লাগে এই আমাৰ ঘৰৰ ওচৰতে আছে এই পৰিৱেশটো এটা ভীষণ ভাললগা পৰিৱেশ এইটো এটা আমাৰ যিহেতু আমাৰ ঘৰৰ ওচৰতে আছে গীৰ্জাঘৰ তাত ইমান মই খ্ৰীষ্টানসকলৰ বিষয়ে নেজানো ধৰ্মৰ বিষয়ে কিন্তু আমাৰ ওচৰত যেতিয়া গীৰ্জাঘৰটো আছে আমি সৰুৰপৰা মানে পাইছোঁ আৰু আমি নিজেও সৰু থাকোঁতেও গৈছিলোঁ গিৰ্জাঘৰত আৰু এতিয়াও এতিয়াতো আগৰ নিচিনা নাই এতিয়া বহুত ধুনীয়াকৈ কৰে ইমানেই ধুনীয়া সজাইছে আমাৰ গীৰ্জাঘৰটো কিন্তু বছৰত এবাৰেই গীৰ্জাঘৰত আমাৰ বৰদিনৰ দিনাই ডাঙৰকৈ হেৰি কৰে থাকিলে আপোনাৰ আৰু আছে মনসা মন্দিৰ মনসা মন্দিৰতো বছৰত এবাৰেই মনসা পূজা হয় আমিও যাওঁ মনসা পূজাত ইমান ধুনীয়া খিচিৰি বনায় চব মানুহে কোনোবা চাউল দিয়ে কোনোবা দাইল দিয়ে কোনোবা শাক পাচলিয়ে দিয়ে কোনোবা দান এনেই যোনে যিটো মন যায় দিয়ে আৰু কিন্তু তাত যে খিচিৰি বনায় খাই ইমানেই ভাল লাগে মনসা মন্দিৰত আমাৰ সেই মনসা মন্দিৰ একদম ঘৰৰ লগত লাগি আছে গীৰ্জাঘৰ মচজিদ আৰু মনসা মন্দিৰৰ মাজতে আমাৰ ঘৰটো গতিকে মনসা পূজাটো বিৰাট ভাল লাগে ইমান মানুহ আহে তাত পূৰা দেৱীসকলৰ যিটো আৰতি হয় সেইখিনি চাই বৰ ভাল লাগে আৰু মনটোকে কিবা এটা ভাল লাগে ঘৰৰ ওচৰত যদি তেনেকৈ মছজিদ গীৰ্জাঘৰ তাৰপৰা আমাৰ মনসা মন্দিৰ এনেকৈ চবৰটো নেথাকে বাৰু আমাৰ কিন্তু এনেই লগতে লাগি আছে বৰ ভাল লাগে চায় কিন্তু তেও বছৰত কিন্তু এবাৰেই হয় মনসা পূজা আৰু হেৰি আমাৰ বৰদিনো বছৰত এবাৰেই হয় আৰু বাকী দিনত তাত কোনো ভিৰ নহয় এনেই বৰ গীৰ্জাঘৰত এজন দুজন মানুহ আহে কিন্তু এনেকৈ কোনো ভিৰ নহয় আৰু মছজিদত ভিৰ হয় শুকুৰবাৰে বচ সপ্তাহত এদিন মছজিদত ভিৰ হয় আৰু ধৰ্মীয় অনুষ্ঠান ক'লে এই তিনি তিনিটাই আমাৰ ওচৰত আছে আৰু মোক মই আকৌ যিকোনো ধৰ্ম হওক মোৰ চব ধৰ্ম ভাল পাওঁ কিন্তু মই বৰদিনটো কিন্তু কিবা এটা ভাল লাগে ইমান ল'ৰা ছোৱালী ধুনীয়াকৈ যায় চেণ্টা ক্লজ হৈ এজন বুঢ়া মানুহ আহিব চবকে মৰ্টন দিব পুতলা চুতলা কিবা এনেকৈ বনাই মেলি লৈ আনে দিয়ে হাঁ এইবিলাক চাই বৰ ভাল লাগে পৰিৱেশটো বেলেগ ধুনীয়া পৰিৱেশ এটা হয় মানে সেইদিনাখন বৰদিনৰ দিনা ইমানেই উচ্ছাস বহুতে ভাল লাগে আৰু মনসা মন্দিৰৰ পূজাটো মোক ভাল লাগে হাঁ পূজাত ইমান নানান ধৰণৰ মানুহ আহে ধুনীয়াকৈ হাঁ চবেই খিচিৰিকে খায় মইতো খিচিৰি খাই বহুত ভাল পাওঁ বহুত ধুনীয়া খিচিৰি বনায় তাত প্ৰসাদ আছে প্ৰসাদো খাওঁ সেইটোও ভাল লাগে আৰু মছজিদ আছে যেতিয়া মছজিদো ভাল লাগে মছজিদত সপ্তাহত এদিন এদিনে নামাজ হয় ভিৰ হয় কিন্তু ঈদৰ দিনা বছৰত এবাৰ আমাৰ ঈদ হয় ঈদৰ দিনাখন ডাঙৰ নামাজ হয় তাতে আমাৰ না নহ'লেও ডেৰশ দুশ মানুহ গোট খাই নামাজ পঢ়ে ভাল লাগে আৰু মই কি ক'ম এইটোৱে কৈ মই সামৰণি মাৰিছোঁ আমাৰ তিনি আমি আমাৰ মোৰ আৰু ক'বলগীয়া একো নাই গতিকে এনেই কিন্তু বিৰাট ভাল লাগে মই ইমানে ভাগ্য নিজকে ভাগ্যৱান বুলি ভাবোঁ যে মোৰ ওচৰত মছজিদ গীৰ্জাঘৰ আৰু মনসা মন্দিৰ এই ওচৰত লাগি আছে মই তাৰ মাজতে মোৰ ঘৰ ইয়াকে কৈ মই সামৰণি মাৰিছোঁ